ধৰ্মীয় প্ৰথা যেনে ৰংগুলি বনোৱা কাৰ্যটো আমাৰ দেৱালীত পালন কৰা হয় সাধাৰণতে দেৱালীৰ দিনা চাকি জ্বলায় ৰংগুলি বনোৱা হয় আৰু সূৰ্যক জল অৰ্পণ কৰা প্ৰথাটো আমাৰ মাজত প্ৰচলিত সাধাৰণতে অসমীয়া মানুহে যেতিয়া কোনো এজনী ছোৱালীৰ শান্তি বিয়া হয় তাই চাৰিদিনীয়া গা ধোৱাৰ দিনা সূৰ্যলৈ বুলি চাই জল অৰ্পণ কৰিবলৈ দিয়ে ইয়াৰ ফলত তাইৰ জীৱনলৈ সুখ সমৃদ্ধি আহে বুলি তেওঁলোকে বিশ্বাস কৰে আৰু কপালত সেন্দুৰ লগোৱা প্ৰথাটোতো অসমীয়াৰ মাজত প্ৰচলিত বহুল প্ৰচলিত বিবাহিত মহিলাসকলে সাধাৰণতে সেন্দুৰ নল'লেই নহয় আজিকালি অৱশ্যে বহুতে নোলোৱা দেখা যায় কিন্তু অসমীয়া প্ৰথামতে বিবাহিত মহিলাই শিৰত আৰু কপালত সেন্দুৰ লগা লগাব লাগে আৰু পবিত্ৰ সূ সূতা পিন্ধাৰ ক্ষেত্ৰত ক'ব পাৰি টিলিঙা মন্দিৰ বা দেওপানী মন্দিৰৰ ক্ষেত্ৰত ক'ব পাৰি তাত ৰঙা সূতা বন্ধা হয় ৰঙাৰ সূতা সেই গছত ৰঙা সূতা বান্ধিলে মনৰ আশা যি মনতে ভবা যায় মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয় আৰু তাত বিভিন্ন ধৰণৰ ৰছী পোৱা যায় যিবোৰ মনৰ মনোবাঞ্ছা পূৰণৰ কাৰণে কিছুমানে হাততো মেৰিয়াই পিন্ধি থাকে কিছুমান সংকল্প গ্ৰহণ কৰি এবছৰ এবছৰ পিন্ধে দুবছৰ পিন্ধে তেনেদৰে নিজৰ মাজতে কিছুমানে সংকল্প গ্ৰহণ কৰি হাতত ৰঙা সূতা মেৰিয়াই পিন্ধি থকা দেখা যায় তেনেদৰে মন্দিৰলৈ পূজা কৰা প্ৰথাটো আমাৰ ওচৰতে থকা বিভিন্ন মন্দিৰলৈ আমি পূজা কৰিবলে যাওঁ পূজা কৰিবলৈ গ'লে আমি ফুল তামোল পাণৰ শৰাই আগবঢ়াওঁ মন্দিৰত নামঘৰত সাধাৰণতে তামোল পামৰ শৰাই আগবঢ়োৱা হয় মন্দিৰত মাটি চাকি ঘিউ চাকি ফুল নাৰ্জিফুল জবা ফুল বেল ফুলৰ পাত ইত্যাদি লৈ গৈ অৰ্পণ কৰা হয় আৰু অসমীয়া সমাজত ৰোজা ৰখাৰ প্ৰচলন নাই যদিও আহিনমহীয়া ব্ৰত ৰাখে আৰু সোমবাৰে সোমবাৰে শিৱ দেৱতাক পূজা কৰি মহিলাসকলে বিশেষকৈ ব্ৰত ৰাখে সেইখিনিয়ে আমাৰ সংস্কৃতিত যথেষ্ট গুৰুত্ব আছে